এনেই মই নিজৰ জাগাৰ পৰা বাহিৰত কেবাবাৰো গৈছোঁ সকলো গৈছোঁ বন্ধুৰ লগত ফেমিলীও লৈ গৈছোঁ তাৰ ভিতৰত কলিকতা গৈছোঁ দুবাৰ জগন্নাথ পুৰি গৈছোঁ এবাৰ দিল্লী গৈছোঁ দুবাৰ এবাৰ গ'লোঁ লাষ্ট বম্বে' গ'লোঁ বম্বে'ৰ পৰা গোৱা গ'লোঁ সেই যে ভ্ৰমনবিলাকত গ'লোঁ আমি অসমত বাস কৰা মানুহ হিচাপে ডেফিনিটলি আমি অসমীয়া ভাষাটোয়ে কওঁ যিকোনো জাগাত গ'লে আমি অসমীয়া ভাষাটোয়ে কওঁ অসমৰ ভিতৰত বা বাহিৰত গ'লেও আমাৰ পতক কৰি অসমীয়াটোয়ে মানে ওলাই আহে কেতিয়াবা ত' বাহিৰতটো অসমীয়া ক'লে নহ'ব বাহিৰত ধৰক যি জাগাত যাওঁ সেই ভাষাতোৱে আচলতে আমি ক'ব লাগে কিন্তু আমিটো ক'ব নোৱাৰোঁ তেতিয়া তেওঁলোকে মানে মুখৰ পিনে চাই হাঁহে দোকানী হওক বা অন্য মানুহ হওক আৰু কিছুমানে সোধে আছাম চে আয়া হে কিয়া হা ত' তেওঁলোকে হিন্দীত ক'লে বা সহজ ইংৰাজীত ক'লে আমি বুজি পাওঁ হিন্দীত ক'লে আমি সবে বুজি পাওঁ কিন্তু আমাৰ যে হিন্দী কোৱা অভ্যাস নাই আমিটো হিন্দীত কথা নকওঁ হিন্দীটো শুনোঁহে হিন্দীৰ নোকোৱাৰ কাৰণে আমি তেখেতসকলৰ লগত হিন্দী ভাষাটো শ্বেয়াৰ কৰিব নোৱাৰোঁ মানে অংশগ্ৰহণ সমানে অংশগ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়া তেখেতসকলে অলপ অসুবিধা মানে পোৱা নিচিনা বিৰক্তি পোৱা নিচিনা কিছুমানে মানে অনুভৱ কৰে আৰু লগে লগে মানে সোধে এই আছাম চে আয়া হে অসমৰ পৰা গ'লোঁ কি ডাঙৰ কথা হ'ল তেখেতেসকলৰ পৰাওটো ইয়াত মানুহ আহে তেখেতেসকলেটো ইয়াত অসমীয়া নকয় হিন্দী কৈয়ে চলি যায় আমাৰ মানুহখিনিটো তেখেতসকলক মানে তেনেকৈ নকয় আৰু আমিটো তেখেতসকলক মানে আকোৱালিয়ে লওঁ বাহিৰৰ মানুহ জানা নাই আমি মানে দেখুৱাই দিওঁ বা তেখেতসকলক সহজ কৰি দিওঁ তেখেতসকলে ধুনীয়াকৈ চলি যায় বাহিৰৰ কিমান মানুহ আমাৰ কামাখ্যা মন্দিৰত আহিছে কাজিৰঙাত আহিছে তেখেতসকলেটো ইয়াত অসমীয়া কোৱা নাই তেখেতসকলে তেখেতসকলৰ ভাষা কৈ চলি গৈছে কিন্তু তেখেতসকলেটো তেনেকুৱা কোনো পক্ষপাতিত্বৰ মানে সন্মুখীন হোৱা নাই কিজানি মই যিমান দূৰ জানোঁ আমাৰ অসমৰ মানুহখিনিয়ে মানে তেনেকুৱা নকৰে অসমৰ মানুহখিনি অতিথিপৰায়ন সহজ সৰল আনৰ দুখতে সদায় দুখী হৈ আজি এনেকুৱা হ'ল গতিকে আমাৰ ভাৱ ধাৰাবিলাকৰ লগত বাহিৰত গ'লে আমি মানুহবিলাকৰ লগত যিখিনি পালোঁ মই বিশেষ কৰি যিখিনি পালোঁ মানে কিছুমান মানুহে অলপ আমাক হেয় প্ৰতিপন্নিত কৰে মানে কি হয় অসমৰ পৰা আহিছে মানে কি আৰু জংঘলৰ দেশৰ পৰা আহিছে নাজানে সেনেকুৱাহেন মানে অলপ মানে বিচাৰে আৰু তেনেকুৱা ত' তেনেকৈ এই গোৱাত যাওঁতেও তেনেকুৱা হ'ল দোকানত গ'লোঁ দোকানত যাই হিন্দী ক'লোঁ যদিও মানে তেখেতৰ মনমত হোৱা নাছিল নেকি হিন্দীখিনি তেখেতে আমাক গুৰুত্ব দিয়া নাই তাৰপিছত সন্মুখৰ দোকানী এজনে চাই আছে আমি কোৱা আমি বিচৰা বস্তুখিনি তেখেতে হয়তো লৈছে তেখেতে চিনিও পাইছে যে এখেতসকল নিশ্চয় আমাৰ ইয়াৰ মানুহ নহয় বাহিৰৰ মানুহ সেই তেখেতে আমি যোৱা দোকানখনত দোকানীটো যেতিয়া আমাক বিশেষ গুৰুত্ব দিয়া নাই আমি লাহেকৰি চাইড হৈ দিলোঁ চাইড হৈ দিয়াৰ লগে লগে সন্মুখৰ দোকানীটোয়ে আমাক মাতিলে মানে চকুৰ ইংগীতেৰে মাতিলে তাৰপিছত তেখেতে আমাক সুধিলে